মই ভালপোৱা স্থানীয় ইনড'ৰ গেম বহুতো আছে যেনে মাৰ্বল কেৰম লুডু ইত্যাদি আমি সৰুৰে পৰা মাৰ্বল খেলি আহিছোঁ সৰু কালৰ পৰা এই মাৰ্বল প্ৰথাটো চলি আহিছে বহুদিনৰ পৰা এই আমাৰ দেউতা ককা আদিৰ পৰা এই মাৰ্বল খেলা প্ৰথাটো চলি আহিছে আজিকালি প্ৰায় এই খেলবিধ নোহোৱা হৈ আহিছে নৱ প্ৰজন্মৰ মাজত মাৰ্বল খেল বন্ধ হোৱাৰ কাৰণ হ'ল আধুনিক ব্যৱস্থা এই আধুনিক ব্যৱস্থাৰ ফলত বৰ্তমান সময়ত মাৰ্বল খেলৰ প্ৰচলন কমি অহা দেখা পোৱা গৈছে এনেদৰে যদি নতুন প্ৰজন্মই পুৰণা খেল মাৰ্বল বা লুডু ইত্যাদি নেখেলে তেতিয়াহ'লে এই প্ৰথাবিধ দিনক দিনে কমি যোৱা গম পায় বৰ্তমান সময়ত মাৰ্বল বা কেৰম অনলাইন মাধ্যমে খেলিব পাৰি কেইবছৰমান আগতে কেৰম ব'ৰ্ড আছিল কিন্তু বৰ্তমান সময়ত সেইসমূহ নোহোৱা হৈ গৈ আছে কেৰম অনলাইন মাধ্যমে আজিকালিৰ ল'ৰা ছোৱালীয়ে খেলা দেখিবলৈ পোৱা যায় অনলাইনত মাধ্যমত লুডুৰ বাহিৰে আৰু বহুতো গেম বা ইনড'ৰ গেম আছে লুডু কেৰম সাপ আৰু জখলা মাৰ্বল বা অন্য কোনো স্থানীয় খেল বৰ্তমান সকলো অনলাইন মাধ্যম যোগে খেলিবলৈ পোৱা যায় যাৰ ফলত বৰ্তমান সময়ত নৱ প্ৰজন্মৰ অনলাইনৰ দিশে গতি কৰিছে ম'বাইলৰ ফলত নৱ প্ৰজন্মৰ বহুতো ক্ষতিসাধন হোৱা দেখা গৈছে আগৰ দিনত এই লুডু কেৰম সাপ আৰু জখলা মাৰ্বল আদি এক আমোদদায়ক খেল আছিল যিটো এক মিলা প্ৰীতিৰে লগে ভাগে গাঁৱৰ সমনীয়াৰ সৈতে খেলা হৈছিল কিন্তু বৰ্তমান সময়ত এইবোৰ আধুনিকীকৰণৰ কাৰণে ল'ৰা ছোৱালীৰ মাজত মিলা প্ৰীতি কমি গৈছে ইয়াৰ ফলত মানুহে মানুহক বৰ্তমান চিনিব নোৱাৰা হৈছে এনেদৰে যদি অ'ফলাইন গেমসমূহ চলি থাকে তেতিয়াহ'লে মানুহৰ মাজত এক হাহাকাৰৰ সৃষ্টি হ'ব বৰ্তমান সময়ত এই অনলাইন গেমসমূহ দিনক দিনে দ্ৰুতগতিত বৃদ্ধি পাই গৈ আছে যাৰ ফলত বৰ্তমান সময়ত এই লুডু কেৰম সাপ আদি গেমৰ কোনো অস্তিত্ব নোহোৱা হৈছে বুঢ়াৰ পৰা সৰু ল'ৰালৈকে বৰ্তমান সময়ত লুডু কেৰম আদি ম'বাইল বা লেপটপ বা কম্পিউটাৰ আদিত খেলা দেখা গৈছে মই ভালপোৱা স্থানীয় ইনড'ৰ গেম হ'ল

মাৰ্বল লুডু ইত্যাদি মই সৰুৰে পৰা কেৰম ভালপাওঁ সৰুৰে পৰা মই কেৰম বহুত খেলিছিলোঁ কিন্তু বৰ্তমান সময়ত সেই কেৰম ব'ৰ্ড আধুনিকীকৰণ হোৱাৰ পৰাই ম'বাইলত খেলা কৰিলোঁ যাৰ ফলত মোৰ বহুতো ক্ষতিসাধন হৈছে ম'বাইলত খেলাৰ ফলত বহুতো নানা বেমাৰে মোক আগুৰি লৈছে যেনেকুৱা মোৰ চকুৰ পাৱাৰ কমি গৈছে ম'বাইল ম'বাইলত ডিচপ্লে'ৰ পোহৰে মোৰ চকুৰ বহুতো ক্ষতিসাধন কৰিছে ঠিক তেনেদৰে সাপ আৰু জখলা আগতে লুডুত খেলিছিলোঁ কিন্তু বৰ্তমান সময়ত ম'বাইলত খেলাৰ পৰা বহুতো ক্ষতি হোৱা দেখা গৈছে যিটো আমাৰ নৱ প্ৰজন্মৰ বহুতো ক্ষতি হয় চকুৰ ৰশ্মি বা স্নায়ু দুৰ্বল হোৱা দেখা যায় বৰ্তমান সময়ত মাৰ্বল বা অন্য অন্য কোনো স্থানীয় খেল দেখা পোৱা যোৱা নাই কাৰণ বৰ্তমান সময়ত ডিজিটেল হোৱাৰ বাবে এই খেলসমূহ প্ৰায় বন্ধ হোৱা দেখা গৈছে আগৰ প্ৰজন্মত মাৰ্বল বা যিকোনো কচু গুটি আদি খেলা হৈছিল কিন্তু বৰ্তমান সময়ত সেই খেলবিলাক বন্ধ হৈ গৈ আছে কিছুমান ঠাইভেদে বা কিছুমান অঞ্চলভেদে যেনেকুৱা নামনি অসমত এই প্ৰথা কিছুমান ঠাইভেদে চলি আছে কিন্তু উজনি অসমত বা চহৰীয়া এলেকাত এই প্ৰথাবোৰ বন্ধ হৈ যায় আছে যিটো ফলত আমাৰ শৈশৱ বা পুৰণি কালিন কথাবোৰ হোৱা নাই ইনড'ৰ গেম বা লুডু যেনেকুৱা কেৰম সাপ জখলা মাৰ্বল ইত্যাদি আজিকালিৰ ল'ৰা ছোৱালীয়ে প্ৰায় খেলা বন্ধ কৰি দিছে বৰ্তমান সময়ত লুডু গেম মাৰ্বল আদি খেলা দেখা পোৱা নাযায় বৰ্তমান সময়ত অকল কম্পিউটাৰ বা লেপটপত অনলাইন গেমসমূহৰ খেলা দেখা যায় যিখিনি যিটোৰ ফলত বৰ্তমান সময়ত ল'ৰা ছোৱালীৰ মাজত একো সম্বন্ধ নোহোৱা হৈ গৈ আছে যাৰ ফলত ভৱিষ্যত প্ৰজন্মৰ বাবে এইটো এক বহুতো দুখদায়ক কথা